মই ৰে'লত জোনাইৰ পৰা গুৱাহাটীলৈকে গৈছোঁ চীটবোৰ ভালেই পাইছোঁ ওপৰৰ বেলকনী চীটবোৰহে অকল লোহাৰ কিডালহে থকা বেলকনী চীটৰ অকল লোহাৰ কেইডালহে তাত যদি কোচন কিবা পাৰি দিয়ে তেতিয়াহ'লে যাত্ৰীসকলে বহুত ভাল পালেহেঁতেন এখন ট্ৰেইনতে উঠিছোঁ মই বেলেগ ট্ৰেইনত উঠা নাই বাৰু গুৱাহাটীৰ পৰা আৰু আগলৈ যোৱাও নাই সেই ট্ৰেইনখনত চীটবোৰ তলৰ চীটকেইটা ভালেই কিন্তু ওপৰৰহে অকল লোহাৰ চীট তাত চীটৰ ব্যৱস্থা নাই তাৰপৰা ট্ৰেইনত কি ইঞ্জিনটো জকজক জকজক মাতটো ওচৰৰ দবাটোত বহিলেতো যাবই পৰা নাযায় বহুত সমস্যা হৈ যায় ওচৰৰ দবাটোত গ'লে মানে কিন্তু পিছৰ দবাত মাতটো বৰকৈ নিদিয়ে কিন্তু ওপৰৰ এই বেলকনী চীটকেইটাহে বেছি ভাল নহয় সেইকেইটা অলপ উন্নত কৰিব লাগে আৰু এখন ট্ৰেইন আছে নাহৰলগুণ টো য'ত তিনিচুকীয়া যোৱা সেই ট্ৰেইনখনৰ চীটবোৰতো ভালেই তাত বাৰু বেলকনীৰ ব্যৱস্থা নাই সেই ট্ৰেইনখনত কোঠা কোঠা ছিষ্টেম নাই বাকীবোৰ ট্ৰেইনতে কোঠা কোঠা ছিষ্টেম আছে ট্ৰেইনখন এনেই বাহিৰৰ পৰা কোঠা কোঠা ছিষ্টেম থকা দেখা যায় দবা এটা এটা কিন্তু ভিতৰি ভিতৰি একদম ইঞ্জিনৰ পৰা লাষ্টলৈকে মাজে মাজে এটা ৰাস্তা আছে তাত মানে দবাৰ ছিষ্টেম নাথাকে দবাৰ ছিষ্টেম নাই তাত তাত তাত উঠি সেই চীটৰ হেৰিটো ভাল অৱস্থাটো ভাল এইবুলি এইখন ট্ৰেইনৰ নিচিনা নহয় সেইখন ট্ৰেইনৰ অৱস্থাটো ভাল তাত টিটিজন মাজতে ডাঙৰ টেবুল এখন লৈ বহি থাকে প্ৰত্যেকটো চীটতে এখন এখন টেবুল আছে তাত আৰামত বহি ঘৰত বহাৰ নিচিনাকৈ বহি বহি যাব পৰা যায় কিন্তু এইখন ট্ৰেইনত যিখন ট্ৰেইনত জোনাইৰ পৰা গুৱাহাটী গৈছোঁ সেইখন ট্ৰেইনত তেনেকুৱা ব্যৱস্থা নাই চব মানুহ একে লগতে বহে কেতিয়াবা বহুত মানুহ ভিৰ হৈ যায় তাৰ পৰা সেই গুৱাহাটীত নামি আকৌ আহোঁতে ট্ৰেইনতে আহোঁ ধেমাজিলৈ ধেমাজিৰ পৰা গুৱাহাটীতকৈ মোৰ লং লং জাৰ্ণি ট্ৰেইনত তাতকৈ বেছি লং নাই তাৰ পৰা আকৌ ধেমাজিৰ পৰা তিনিচুকীয়া গৈছোঁ তিনিচুকীয়ালৈ সেই ট্ৰেইনখনত গৈ আৰাম লাগে বহুত আৰাম লাগে আৰু বাকীবোৰ ট্ৰেইনত বেছি দূৰলৈ মই যোৱাও নাই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ সেইখন ট্ৰেইনত যাবলৈ ভাল গুৱাহাটীলৈ যোৱা ট্ৰেইনখনতো বহুত ভিৰ হয় বহুত চীটবোৰ সিমান ঠিক নহয় ওপৰতো চীট নায়ে তাত বেলকনী সেই লোহাৰ কেইডালহে বেলেগ তাত একো হেৰি নাই